হাঁহ কুকুৰা তাত জন্ম হোৱা পৰজীৱী প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ প্ৰতিৰোধ কৰিবলৈ আপোনাৰ যেনেধৰণে আমি গঁৰালটো পৰিষ্কাৰ কৰিব লাগিব ভালকে আমি যেতিয়া কুকুৰা হাঁহবিলাক বান্ধো ৰাতি হ'লে দিনত হ'লেতো মুকলাই দিওঁ সেইবিলাক কাপোৰ বা যিবিলাক আমি তাত ব্যৱহাৰ কৰা বস্তুবিলাক ৰ'দাব লাগিব ভালদৰে আপোনাৰ ব্লিচিং পাউডাৰ দি গঁৰাল চফা কৰিব লাগিব যাতে পৰজীৱী বেক্টেৰীয়াবিলাক গঁৰালত হ'ব নোৱাৰে পটাচ দিব লাগিব তাৰপিছত আপোনাৰ ফেনাইল চাৰিওকাষে ফেনাইল চটিয়াব লাগে যাতে বাহিৰৰ বস্তু আহি বাঁহ ল'বহি নোৱাৰে গঁৰালত পৰজীৱীসমূহ যেতিয়া গঁৰালটোত জেকা বা ছাঁ নপৰা ঠাইত থয় তেতিয়াহ'লে পৰজীৱীবিলাক উৎপন্ন হয় আমি প্ৰতিৰোধ কৰিবলৈ গঁৰালটো ৰ'দ ঘাইত বনাব লাগিব এক নম্বৰতে গঁৰালটো ৰ'দ ঘাইত সদায় পৰিষ্কাৰ কৰিব লাগিব তাত ব্লিচিং পাউডাৰ দিব লাগিব আৰু কুকুৰাৰ যদি গাত কেনেবাকে লাগে তেতিয়াহ'লে তাত এটা ফাৰ্মাচিত দৰৱৰ দোকানত এটা পাউদাৰ পায় সেই পাউদাৰটো আমি ব্যৱহাৰ কৰোঁ আৰু পচতীয়া গছ বুলি এটা গছ আছে সেই গছৰ পাত আমি গঁৰালত ব্যৱহাৰ কৰোঁ যাতে সেই গছৰ পাতেটোৱে বীজাণু আৰু বীজাণুবিলাক কীটনাশক ঔষধৰ দৰে কাম কৰে বীজাণু সেই পচতীয়া গছজোপাৰ যদি ডাল কাটি আনি আমি গঁৰালত মানে দি থওঁ হাঁহ মুৰ্গী পোঁহা ঠাইত বা বা কণী পৰা তুঁহবিলাকত বা গঁৰালত দিওঁ তেতিয়াহ'লে তাত সেই বোলা সেই পৰজীৱীটোৱেই তাত বাঁহ ল'ব নোৱাৰিব আৰু তেনেধৰণে আমি প্ৰতিৰোধ কৰি আহিছোঁ মই বৰ্তমান গঁৰালটো খুব ভালকে পৰিষ্কাৰ কৰি তাত আমি ব্লিচিং পাউদাৰ দিওঁ আৰু কাপোৰবিলাক ৰাতিপুৱা হ'লে ৰদাওঁ গধূলি হ'লে যেতিয়া মানে ছাঁ পৰে তেতিয়াহে আমি গঁৰালত আনি আকৌ বান্ধো সদায় গঁৰালটো জাৰু দি পৰিষ্কাৰ কৰি ৰাখোঁ ত যাতে কুকুৰা যোনবিলাক মল মূত্ৰ ত্যাগ কৰে ৰাতি সেই সেইবিলাক যাতে আমি গঁৰালৰ পৰা অলপ দূৰত আঁতৰাই ৰাখোঁ যাতে বীজাণুবিলাক গঁৰালত সোমাব নোৱাৰে তাৰ ওপৰত আমি খুব ধ্যান দিব লাগিব আৰু এইবিলাক নিয়ন্ত্ৰণ কৰিবলৈ হ'লে মই ক'লোৱেই যে গঁৰালটো ৰ'দ ঘাইত বতাহ চলাচল কৰা ঠাইত খুব ব্লিচিং পাউডাৰ দি পৰিষ্কাৰ কৰি ৰাখিব লাগিব পটাচ পানী ব্যৱহাৰ কৰিব লাগিব খোৱা পানী আমি পৰিষ্কাৰকে খুৱাব লাগিব খোৱা খাদ্য দিয়া জেগাডোখৰটো আমি ভালদৰে ভাল পৰিষ্কাৰ ঠাইত খাদ্য যোগান ধৰিব লাগিব সকলোবিলাক তাৰ ওপৰত আমি চকু ধ্যান দিব লাগিব সকলোবিলাক যেতিয়া আমি ভালদৰে নিয়মবিলাক পালন কৰি আহিম তেতিয়া আমি ই প্ৰতিৰোধ আৰু নিয়ন্ত্ৰণ কৰিব পাৰিম বেক্টেৰীয়া বা পৰজীৱীবিলাক ফলপ্ৰসূ পৰিচালনা হ'ল আমি ফলপ্ৰসূ মই বহু মানে নিজেই হৈছোঁ মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাই কৈছোঁ যে মই সপ্তাহত এদিন হ'লেও মানে পটাচ দি গঁৰালটো চাফা কৰোঁ মই ন এইটো যোনটো পচতীয়া গছৰ পাত বুলি কৈছোঁ সেইটো আনি গঁৰালত ৰাখোঁ আৰু সেই পাতটো যেতিয়া গোন্ধ মানে মৰি যায় সেই পাতৰ এটা গোন্ধ আছে বা সেই পাতৰ এটা বীজ আছে সেইটো যেতিয়া নাইকিয়া হৈ যায় তেতিয়া আকৌ নতুন গছৰ ডাল আনি তাত কাটি ৰাখোঁ ৰ'দ দিলে গঁৰালত যোনবিলাক কাপোৰ ছাইদত ৰাতি হ'লে যোনবিলাক ঠাণ্ডা সেইবিলাক সূৰ্য পোহৰ পাবলে মই দিনত দাঙি দিওঁ যাতে গঁৰালত দিনত ৰ'দ পৰে খোৱা মানে খোৱা ঠাইখিনি মই একদম পূৰা পৰিষ্কাৰ কৰি দিওঁ তাৰোপৰি মানে কেনেকুৱা ধৰণৰ ঠাইত চৰা চৰিছে তাৰ ওপৰতো গুৰুত্ব দিব লাগিব আৰু বেছি যদি লাগি যায় তেতিয়াহ'লে বেছি লাগি গ'লে বা বেছি আপোনাৰ পৰজীৱী হৈ গ'লে আমাৰ গঁৰালৰ কুকুৰাবিলাক নষ্ট হৈ যাব পাৰে মৰি যাব পাৰে তাৰ কাৰণে আমি নিজেই ফাৰ্মিংবিলাকে আমি সচেতন হ'ব লাগিব যাতে আমি বস্তুবিলাক ভালদৰে প্ৰটেক ৰাখিব পাৰোঁ যাতে কোনো পৰজীৱী বা বেক্টেৰীয়া আক্ৰমণ কৰিব নোৱাৰে আৰু যেতিয়া পৰজীৱী বা বেক্টেৰীয়াই আক্ৰমণ কৰে এটা নানানটা বেমাৰ আজাৰ হ'ব পাৰে যেনে আপোনাৰ ৰাণীখেত বেমাৰো লৈ ল'ব পাৰে আপোনাৰ এটা আজিনা বেমাৰ হয় সেইটোও হ'ব পাৰেু লাগি কুকুৰাৰ মৃত্যুমুখত পৰ্যন্তত পৰিব পাৰে সকলোবিলাক যেতিয়া আমি পৰজীৱী বা বেক্টেৰীয়াৰ আমি গঁৰালত যেতিয়া প্ৰৱেশ কৰিব নোৱাৰে তাৰ ওপৰত আমি মানে খুব চকু দিব লাগিব কাৰণ আপোনাৰ যেতিয়া পৰজীৱী বা বেক্টেৰীয়া এনেকুৱা ধৰণৰ এক বস্তু মানে এবাৰ যদি হৈ যায় তাক মানে আঁতৰাটো অলপ কঠিন আমি সেইকাৰণে বস্তুটো আগতেই গুৰুত্ব ল'ব লাগিব যে আমাৰ যাতে গঁৰালত বেক্টেৰীয়া বা পৰজীৱীয়েই গঁৰালত বাস কৰিব নোৱাৰে বা যাতে আমাৰ হাঁহ কুকুৰাৰ গাত বেক্টেৰীয়া বা পৰজীৱী লাগিব নোৱাৰে আৰু যেতিয়া আমি সেইবিলাকৰ ওপৰত নিজেই সদায় মানে ৰে আমি চাব লাগিব আৰু যেতিয়া যোনবিলাক দানা পানী দিওঁ সেই খাদ্য বস্তুবিলাকো আমি কিন্তু ভালকে পৰিষ্কাৰ কৰি ৰাখিব লাগিব পানী দিয়া যতনেই হওক বা আমি দানা দিয়া যতনবিলাক খুব পৰিষ্কাৰ কৰি ৰাখিব লাগে তেতিয়াও নহ'লেও কিন্তু খোৱা বস্তুটো কিন্তু পৰজীৱী বা বেক্টেৰীয়া হয়